পোন্ধৰ আগষ্ট ঊনৈছশ সাতচল্লিছ চন পাঁচ ছেপ্টেম্বৰ দুহেজাৰ পাঁচ চন ছয় ছেপ্টেম্বৰ দুহেজাৰ দুই চন পাঁচ জুন দুহেজাৰ দহ চন এঘাৰ নৱেম্বৰ দুহেজাৰ একৈছ চন